অ মিষ্টাৰ চুতিয়া হয় এই আমাৰ প্ৰজেক্টবিলাক কেনে চলিছে বাৰু কামবোৰ আগবাঢ়িছেনে

হয় নেকি আমাৰ গ'ল ক্লীয়াৰ হ'বগৈ তেতিয়াহ'লে ডেফিনেটলি সেইটোৱে লাগে আমাক নহয় জানো হয় ঠিকে আছে তেতিয়াহ'লে অ তাকে আশা কৰিছোঁ এইবাৰ আৰু অলপ ভাল হওক নহয় জানো টীমৰ গোটেইখিনিৰ কাম ভাল হ'লে ভাল হয় তাকে আৰু আশা ৰাখিছোঁ দেই হ'ব ন' তেতিয়াহ'লে ঠিক আছে হ'ব